বাচন বৰ্তন বাচন বৰ্তনৰ মই দেখা মতে ব্যৱহাৰসমূহ হৈছে বিভিন্ন ধৰণৰ বাচন বৰ্তন থাকে আমাৰ পাকঘৰসমূহত যেনেকৈ কেৰাহী আৰু কেৰাহীও কিন্তু প্ৰকাৰ থাকে সৰু ডাঙৰ থাকে তাৰপিছত হেতা থাকে তাৰপিছত কাঁহী থাকে বাতি থাকে পিয়লা থাকে বিভিন্ন ধৰণৰ থাকে বিভিন্ন ধৰণৰ বাচন বৰ্তন থাকে আৰু খাদ্য বস্তুসমূহ ৰাখিবৰ বাবেও কিছুমান বাচন বৰ্তন ৰখা যায় এতিয়া কেৰাহীৰ কথা যদি ক'ব যাওঁ ডাঙৰ কেৰাহী মধ্যম মধ্যমা জো জোখৰো থাকে ডা একেবাৰে ডাঙৰ থাকে আৰু সৰুও থাকে একেবাৰে ডাঙৰখন ব্যৱহাৰ কৰা হয় যেতিয়া সৰহ পৰিমাণৰ কিছুমান খাদ্যবস্তু নিৰ্মাণ কৰা হয় বা ৰন্ধা হয় আৰু মধ্য মধ্যমা অৰ্থাৎ মধ্যমীয়া যিখন কেৰাহী সেইখন তেতিয়া ব্যৱহাৰ কৰে যেতিয়া এটা পৰিয়াল অৰ্থাৎ এটা পৰিয়ালত যেনেকৈ চাৰিজন বা পাঁচজন তিনিজন তেনকুৱা ব্যক্তি সিমানকেইজন ব্যক্তি থকা এটা পৰিয়ালৰ বাবে সেই এ এসাঁজ বনাবৰ বাবে সেইখন কেৰাহী ব্যৱহাৰ কৰা হয় আৰু সৰু কেৰাহীখন সৰু কেৰাহীখন এজন বা দুজন ব্যক্তি যেতিয়া একেলগে থাকে তেতিয়া বা কোনোবাই অকলে থাকিলে কিবা কিবা এটা হয়তো কণী এটাকে বা সৰু কিবা এটা বনাই খাবৰ বাবে কেৰাহীখন তেনেকৈ ব্যৱহাৰ কৰা হয় আৰু সেই কেৰাহীখনত বনাবৰ বাবে আমাক যেতিয়া সেই খাদ্য বস্তুটো আমি লৰাব লাগিব তাৰ বাবে ব্যৱহাৰ কৰা হয় হেতাখন হেতাখন ব্যৱহাৰ কৰা হয় তাৰপাছত আমাৰ থাকে পাকঘৰসমূহত থাকে বিভিন্ন ধৰণৰ চৌ থাকে ভাত ভাত বনাবৰ ৰান্ধিবৰ বাবে বা কুকাৰ থাকে ভাত ৰান্ধিবৰ বাবে বিভিন্ন ধৰণৰ খাদ্যবস্তু নিৰ্মাণ কৰিবৰ বাবে তাৰপাছতে আহে কাঁহী বাতি পিয়লা পিয়লা আমি তেতিয়া ব্যৱহাৰ কৰো যেতিয়া চাহ খোৱা হয় বা ঘৰলৈ যেতিয়া আলহী আহে তেতিয়া সেই আলহীজনক চাহ দিবলৈ আমি পিয়লা ব্যৱহাৰ কৰো আৰু কাঁহী কাঁহী আমি ভাত খাবৰ বাবে ৰুটি আদি বিভিন্ন ধৰণৰ খাদ্য বস্তু খাবৰ বাবে ব্যৱহাৰ কৰো আৰু গিলাচ থাকে পানী খাবৰ বাবে ঠিক তেনেদৰে বহু আৰু কিছুমান পৰিমাণৰ ডাঙৰ ডাঙৰ কেৰাহী বহুত ডাঙৰ আমাৰ ইয়াত টৌ বুলিও কয় টৌ শব্দটো হৈছে বা অৰ্থাৎ সেই বাচনটো তেতিয়া ব্যৱহাৰ কৰে যেতিয়া সমজোৱাভাৱে এক ডাঙৰ কিবা কাৰ্য এটা ঘৰত বা সকাম এখন পতা হয় তেতিয়া সেই বস্তুবোৰ ব্যৱহাৰ কৰা হয় টৌ ৰিংবল বা আদি ডাঙৰ ডাঙৰ হেতাও থাকে সমূহীয়া ৰাইজৰ বাবে বা বহুকেইজন বিশ পঁচিছজন বা তাতকৈ অধিক ব্যক্তিৰ বাবে যেতিয়া খাদ্য বস্তু নিৰ্মাণ হয় তেতিয়া সেই বাচন বৰ্তনসমূহ ব্যৱহাৰ কৰা হয় নাইবা সৰু পৰিয়াল এটাৰ বাবে সেই মধ্যমীয়া জোখৰ কেৰাহীখন হেতা সেইসমূহ হ'লেই হৈ যায় আৰু সেয়াই আৰু